ব্যৱসায় আৰম্ভ কৰাৰ সময়ত গ্ৰাম্য অঞ্চলৰ মানুহে সন্মুখীন হ'বলগীয়া সমস্যাৰ ভিতৰত প্ৰথমটো হ'ল দোকানখন কেনেকৈ সজাব পাৰি দোকান এখন ষ্টাৰ্ট কৰিবলৈ হ'লে দোকানখন ষ্টাৰ্ট কৰোঁতে যিখিনি বয় বস্তুৰ দৰকাৰ হয় গোটেইখিনি অনাৰ পাছত যেতিয়া গাঁৱৰ মানুহবিলাকে দোকানত আহি বস্তু ক্ৰয় কৰাৰ পাছত অলপ অলপকৈ যেতিয়া কাষ্টমাৰ বাঢ়ি যায় তেতিয়া গাঁৱৰ মানুহবিলাকে আৰম্ভ কৰা আচাৰ ব্যৱহাৰৰ লগতে গাঁৱৰ মানুহবিলাকে যেনেকৈ বাকী ল'বলৈ আৰম্ভ কৰে আৰু লাষ্টত দোকানখনৰ সকলো বয় বস্তু শেষ হোৱাৰ পাছত মানে গাঁৱৰ মানুহে আহিবলৈ বন্ধ কৰি দিয়ে গাঁৱৰ মানুহবোৰ বিশেষকৈ এটা টাইমত বাকী লৈ লৈ দোকানৰ বস্তুবিলাক চব শেষ কৰি দিয়ে পইচা নিদিয়ে কিছুমান মানুহ আছে পইচা দিয়ে কিছুমান মানুহ আছে পইচা নিদিয়ে ঠিক তেনেদৰে গ্ৰাম্য অঞ্চলৰ আৰু এটা ব্যৱসায় হ'ল মীনপালন আৰু কুকুৰাপালন যেতিয়া মীনপালন কৰিবলৈ পুখুৰীত মাছ এৰি দিয়া হয় মাছ এৰাৰ পাছত মাছক দিয়া খাদ্যবস্তুৰ দাম বহুত তো সেই বস্তুখিনি কিনিবলৈ যথেষ্ট টকা পইচা মানুহৰ হাতত নাথাকে আৰু মাছৰ বেমাৰ লাগে কেতিয়াবা কেতিয়াবা মাছ মৰি যায় তো সেইবিলাক কীটনাশক আৰু মাছৰ কাৰণে যিবিলাক ঔষধ সেই ঔষধবিলাক দিবলৈ বহুতো টকাৰ প্ৰয়োজন হয় আৰু ঠিক তেনেদৰে কুকুৰা পালনতো কুকুৰা কিনিবলৈ টকা লাগে কুকুৰা কিনাৰ পাছত কুকুৰাৰ খাদ্যবস্তু কুকুৰাৰ বেমাৰ আজাৰ আদিৰ কাৰণে বহুতো পইচাৰ দৰকাৰ হয় গাঁৱৰ মানুহবিলাকৰ আৰু এটা প্ৰফেচন হ'ল গাহৰি পালন যিটো অত্যাধিক ব্য়য়বহুল এটা ব্যৱসায় যিটো ব্যৱসায়ত চাফ চিকুণতাৰ পৰা আৰম্ভ কৰি গাহৰি পালনৰ গাহৰিৰ পৰা গাহৰি পালন কৰাতো অধিক কষ্টকৰ হৈ পৰে গাহৰি পালন কৰোঁতে সন্মুখীন হোৱা সমস্যাৰ ভিতৰত গাহৰি গাহৰিক দিয়া খাদ্য গাহৰিৰ বেমাৰ আজাৰ আদিৰ কাৰণে বহুতো পইচাৰ দৰকাৰ পৰে গাঁৱৰ মানুহৰ ওচৰত বিক্ৰী কৰোঁতেও বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু গ্ৰাম্য ভাৰত ব্যৱসায় ব্যৱসায়ক সমৰ্থন কৰিবলৈ চৰকাৰে এক ঋণৰ ব্যৱস্থা কৰিব লাগে গ্ৰাম্য ভাৰতৰ ব্যৱসায়ক সমৰ্থন কৰিবলৈ ভাৰত চৰকাৰে ঋণৰ ব্যৱস্থা কৰাৰ লগতে গাঁৱৰ এক নিৰ্দিষ্ট ঠাইত ঘৰ তুলি তাতে ব্যৱসায় কৰি দিয়াৰ এক প্ৰকল্প হাতত ল'ব লাগে